তিনি হেজাৰ পাঁচশ এক বিছ হাজাৰ ছশ তিনি পঞ্চাছ হাজাৰ সাতশ একচল্লিছ একাৱন্ন হেজাৰ আঠশ বিছ পঞ্চাছ হাজাৰ তিনিশ এক